ঘৰত পোহা চৰাই হৈছে আমি মানে এনেকুৱা পোহোঁ পাৰ পোহোঁ হাঁহ কুকুৰা আমি এইকেইটাই বা এইকেইটাই পোহোঁ আৰু বা কয়লাৰ তেনেকৈ এইকেইটা পোহোঁ সিহঁতক আমি সৰু অৱস্থাতে আমি কিছুমান মানে কোমলীয়া কুমলীয়া খাদ্য খুৱাওঁ তাৰপিছতে সিহঁতি মানে সৰু হৈ থাকোঁতেনে মানে সিহঁতি হেৰি এইটো কি কয় টান খাদ্য খাব নোৱাৰে যিহেতু আমি সেইটো মানে কিনি আনি খুওৱা হয় সিহঁতক তেনে সৰু সৰু মানে তেওঁৰ এটা সৰুতে খোৱা এটা দানা পায় সেই দানাটো আমি খুৱাওঁ পানী দুনি দিওঁ তাতে সিহঁতি সেইবিলাক খায় তাৰপিছতে ডাঙৰ হোৱাৰ লগে লগে আমি কি কওঁ চাউল বা চাউলৰ পৰা যিটো খুট ওলায় সেই খুটটো দিওঁ মিহি মিহিকৈ এনেকৈ তুঁহগুড়িটো তেনেকৈ পানীত দি তেনেকৈ সিহঁতক মানে এটা চৰিয়াত মানে তেনেকৈ আমি দি দিওঁ সিহঁতি সেইবিলাক খাব তাৰপিছতে সেইখিনি খোৱাৰ পিছত আকৌ ডাঙৰ হৈ হৈ অহাৰ লগে লগে আমি ধান দিওঁ বা সেই ধানটো ধান খায় সেইবিলাক ভাত খাব বা পোক পৰুৱা আদি এনেকৈ কিছুমান খায় সেইবিলাক খোৱাৰ লগে লগে সিহঁতি মানে কি হয় আৰু সিহঁতৰ মানে অন্তিম হেৰিটো কি হয়গৈ ডাঙৰ হৈ যাবগৈ মানে তেনেকৈ ভালকৈ যিমানে দানাটো বা সিহঁতক মানে গুৰুত্ব দি খুওৱা হয় সিমানে মানে সেহেঁতি আগলৈ মানে সেহেঁতি ডাঙৰ হৈ যাব ডাঙৰ হোৱাৰ লগে লগে আমি কি মানে সিহঁতৰ পৰা আমি হেৰি পাওঁ ডাঙৰ পাৰ হ'লে আমি ডাঙৰ ডাঙৰ হোৱা মানে ডাঙৰ হিচাপত পোৱালি ওলাব বা সেই পোৱালি সেই তেনেকুৱাবিলাকৰপৰা মাংসটো মানে বহুত বেছি হয় মাংসটো পাওঁ আমি এই সেহেঁতৰপৰা তাপিছতে সেইখিনি মাংস হেৰি কৰোঁ তাৰপৰা তাৰপৰা মাকৈ চয়াবিন আহাৰ দি মেলি এইবিলাক মানে কৰিবৰ কাৰণে আমি সিহঁতক এনে সেইবিলাকেই আৰু মানে ভাল সিহঁতক সুষম আহাৰটোৱে খুৱাব লাগিব সেই সুষম আহাৰটো খুৱালেহে সেহেঁতি আমাক মানে সিহঁতক বিকি মেলি আমি টকা পইচাটো পাম সবল সফল হ'ব ভাল আহাৰ পালে ভাল সবল সফল হ'ব বা আমি সিহঁতক চৰাই চিৰিকটি পুহিলেই নহয় সিহঁতক যত্নও ল'ব লাগিব সিহঁতক যদি আমি পুহি পেলাই যদি আমি দিনটো চাবলৈয়ো সময় নাই যত্ন নলওঁ সিহঁতি আমাক ক'ৰপৰা আমাক দুটকা লোৱাৰ ৰাস্তাটো দিব সিহঁতিতো উৎপত্তি কৰিবই নোৱাৰিব তেনেকুৱা হ'লে সেহেঁতি দিনে দিনে সৰু হৈয়ে যাব মোজোৰা লাগি যাব সেইটো কাৰণে আমি সিহঁতক টাইমত খোৱাব লাগিব টাইমত সিহঁতক দানা পানী দিব লাগিব বা সিহঁতক সময়মতে এৰিব লাগিব চৰাব লাগিব খোৱাব লাগিব সিহঁতক আমি পুহিছোঁ যেতিয়া সিহঁতক আমি গুৰুত্ব দিবই লাগিব সেইটো কাৰণে যিহেতু আমি গুৰুত্ব দিলেহে সেহেঁতি সবল হৈ পেলাই আমাক আগলৈ সৰহীয়াকৈ আমাৰ মানে হাঁহেই হওক বা কুকুৰাই হওক বা পাৰয়ে হওক পোৱালিটো ল'দৌ প'দৌ হৈ পেলাই আমাক মাংস দিব মাংস ওলাব সেই সেই কিন্তু গুৰুত্ব নিদিলে সেইবিলাক পোৱালি চেৰেলা চোপোৰা হৈ যাব সেইবিলাক সেইটো হেৰিয়ত ক'তনো মাংস ওলাব সেইটো কাৰণে আমি হাঁহ কুকুৰা পাৰ এনেকৈ পুহিলে আমি সেইকাৰণে চব খোৱাওঁ মানে আমি পাৰ হ'লে আমি মচুৰ দালি দিওঁ মাটি দালি দিওঁ চাউল মানে এনেকৈ ভাত চব খাই আৰু পাৰই বা হাঁহ কুকুৰায়ো চব খাই কিন্তু নোখোৱা একো বস্তুৱে নাই চবেই খায় তাৰ মাজতে আমি কি ভাল আহাৰটো আমি কিনিও আনো কিনি আনিও খুৱাওঁ সেইটো কাৰণে সহজে সহজতে সেহেঁতি ডাঙৰ হৈ যায় মানে সেই আমি প্ৰতিপাল যিমানেই কৰোঁ সিমানেই সেহেঁতি মানে ডাঙৰ হৈ যায় মানে